হয় ব্যৱসায় এখন চলোৱাৰ সময়ত ব্যৱসায়খন চলাই লোৱাৰ লগতে ঘৰৰ সংসাৰখন কেনেদৰে ভালদৰে চলাই নিব পাৰি সেইটো এটা মানে খুব মানে দৰকাৰী কথা সংসাৰখন চলাবলৈ যিমান কষ্ট ব্যৱসায়খন চলাবলৈ ঠিক সিমানেই কষ্ট তো ব্যৱসায়খন চলাবও লাগে আকৌ সংসাৰখনো নিয়াৰিকৈ চলাবলগীয়া হয় গতিকে এই ক্ষেত্ৰত মোৰ যথেষ্ট কষ্ট হয় ৰাতিপুৱা উঠি পেলাই অকণমান যোগাসন কৰিবলৈ যাওঁ যোগাসন কৰি তাৰপৰা আহি বাচ্ছা দুটা স্কুলত থৈ পেলাই মই অকণমান ভাত পানী খাই পেলাই ব্যৱসায়লৈ উলাই যাওঁ ইয়াৰ পিছতে ব্যৱসায়খন কৰি আহি দুপৰীয়া ঠিক ভাত খোৱা সময়ত আকৌ বাচ্ছা দুজনী আনিবলৈ যাওঁ সিহঁতক আনি মেলি আকৌ দোকানলৈ যাওঁ গতিকে ইমানখিনি কৰাৰ পিছতো আকৌ সংসাৰখন ঘৰত বা বজাৰৰ কথা আছে বজাৰ কৰিব লাগে এই যে বোলে কাৰোবাৰ বেমাৰ হৈছে সিহঁতক ডক্তৰৰ তাত নিব লাগে কেতিয়াবা মোৰে গা বেয়া হয় আৰু লগতে বেপাৰখনতো কথাই নাই বেপাৰত এই বোলে কোনোবা এজনে ফোন কৰিলে কাষ্টমাৰ এজনে ফোন কৰিলে দৌৰি পেলাই আকৌ গ'লোঁ কাষ্টমাৰজনৰ লগত কথা পাতিলোঁ এইফালে বোলে ঘৰত সেই সময়তে বোলে ঘৰত এইটো নাই সেইটো নাই গতিকে এনেকৈ সংসাৰখনৰ লগত ব্যৱসায়খনৰ লগত সংসাৰখন এনেকৈয়ে চলাই আছোঁ আৰু